ঘৰত পোহা চৰাইৰ বাবে মানে কিছুমান খাদ্য খোৱালে ভাল হয় কিছুমান খোৱালে বেয়া সিহঁতক মাকৈ চয়াবিন আদি ঘেঁহু আদি খোওৱা হয় ৰাতিপুৱা বেছিকৈ চাউল চাউল তুঁহ আদি ধান চান আদি খুওৱা হয় ইহঁতক এয়া খুৱাই ডাঙৰ কৰা হয় ঘৰত পোহা চৰাইবিলাক যেনেকৈ হাঁহ কুকুৰা পাৰ ইত্যাদি আদি কৰি সিহঁতক ধান চাউল খুৱাই বেছিকৈ ডাঙৰ কৰা হয় মাকৈ চয়াবিন ঘেহু আদিও খুওৱা হয় সিহঁতক অধিক আৰু মানযুক্ত সামগ্ৰী পাবলৈ এই চাউল ধানেই বেছিকৈ খুওৱা হয় এইবিলাক খোৱালে ইহঁত সোনকালে ডাঙৰ হৈয়ো আহে শকত হৈ উঠে এনেদৰেই ইহঁতক মাকৈ চয়াবিন ঘেঁহু ধান চাউল আদি খুওৱা হয় ইহঁতৰপৰা এইবিলাক খোৱালে ইহঁতি বেছি সোনকালে ডাঙৰ হৈ উঠে আৰু সোনকালে কণী পাৰিবলৈ লয় ইহঁতৰ কণী বজাৰত অধিক মূল্যত বিক্ৰী হয় ইহঁতৰ কণীৰপৰাই বহুত মানুহৰ ঘৰ চলি আছে ঘৰত পোহা চৰাই বিক্ৰী কৰিও কিছুমান মানুহে টকা উপাৰ্জন কৰি আহিছে কিছুমান ঘৰৰ বাহিৰে ফাৰ্ম বনায়ো কিছুমান চৰাই পুহিবপৰা যায় এইবিলাক চৰাইকো মাকৈ চয়াবিন ঘেঁহু ধান চাউল আদি খুওৱা যায়